মই পৰিয়ালৰ আৰু বন্ধুৰ গোট গোটৰ সৈতে মই ভ্ৰমণ কৰিছোঁ এবাৰ ছিকিমলৈ গৈছিলোঁ ছিকিমলৈ যাওঁতে আমি ইয়াৰ পৰা মৰাণৰ পৰা আমি ট্ৰেইনতে গলোঁ ট্ৰেইনত গৈ নিউ জলপাইগুড়িত আমি নামিলোঁগৈ ট্ৰেইনৰ যাত্ৰাটো আমাৰ বহুত সুন্দৰ আছিলে দুইটা দুটা পৰিয়ালে মানে আমি মিলি পিনে গৈছিলোঁ দুটা পৰিয়ালৰে মানে আমি খাদ্য নিজে ঘৰতে বনাই আমি লৈ গৈছিলোঁ ট্ৰেইনত সেইবোৰ খাদ্য আমি মিলিজুলি খালোঁ খাই মেলি আমি ৰাতিটো ট্ৰেইনতে কটালোঁ কটাই দিনটো আমি ট্ৰেইনতেই কটালোঁ পিছবেলা তিনি চাৰিমান বজাত আমি গৈ নিউ জলপাইগুড়ি পালোঁগৈ পাই আমি তাৰ পৰা ছিকিমলৈ আমি চুমুত গ'লোঁ সেইখিনি সময়টো বহুত ভাল লাগিলে পাহাৰীয়া জেগা পাহাৰীয়া ঠাই দুইটা পৰিয়ালে আমি বহুত ফূৰ্তি কৰিলোঁ বহুত ধৰণৰ কথা বতৰা আলোচনা কৰি গৈ আমি তাত হোটেলত সোমাই ৰাস্তা কিনাৰতে এখন হোটেল হোটেলতে সোমাই তাত মানে গোলাপ জামুন বনাই আছে গৰমে গৰমে তাত আমি গোলাপ জামুনৰ সোৱাদ ল'লোঁ সোৱাদ লৈ আকৌ আমি চুমুখনত উঠি আকৌ আমি নিজৰ গন্তব্য স্থানলৈ গলোঁ গৈ আমি তাত ছিকিমত এখন ছিকিম হোটেল বুলি এখন মানে তাত এখন হোটেল আছে হোটেল মানে কি তাত অকল মানুহ থাকিব পাৰে তাৰমানে ল'জ টাইপৰ তাত আমি থাকিলোঁগৈ থাকি দুইটা পৰিয়ালে দুটা বেলেগ বেলেগ ৰুম ললোঁ ৰুম লৈ তাত আমি থাকিলোঁ থাকি ৰাতিটো আমি খোৱাৰ বাবে আমাৰ ঘৰৰ পৰা নিয়া খাদ্যসোপা আমাৰ ইতিমধ্যে শেষ হৈ গ'ল শেষ হৈ যোৱা বাবে আমি কি কৰিলোঁ হোটেলতে তলত এখন হোটেল আছে ৰেষ্টুৰেণ্ট টাইপৰ তাতে তাৰমানে আমি খোৱাৰ অৰ্ডাৰটো দিলোঁগৈ দিয়া পাছত তাত আকৌ কি হয় সোনকালে খোৱাৰ খাদ্যবোৰ মানে সোনকালে তেওঁলোকে বনাই মেলি আনি দিয়ে আৰু অতি সোনকালে ঠাণ্ডা হৈ যায় সেইবাবে মানে বস্তুবোৰ বনাই অনাৰ লগে লগে তাত খাবই লাগে আৰু সাতটা আঠটামান বজাৰ ভিতৰত মানে হোটেলবোৰ সাধাৰণতে বন্ধ কৰি দিয়ে সেইবাবে তেওঁলোকে মানে আমাক আমি অৰ্ডাৰ দিয়াৰ কাৰণে তেওঁলোকে আমাৰ কাৰণে খাদ্য বনাই আনিলে আনি আমাক আহি আমাৰ সেই ল'জখনতে আমাক দিলেহি আমি তাত খাদ্যবোৰ খাবলৈ এই ল'ৰালৰিকৈ খাইছোঁ আৰু ঠাণ্ডা হৈ যাব বুলি খাই মেলি আমি বহত ধৰণৰ মানে তাত কথা বতৰা পাতি ফূৰ্তি ফাৰ্তা কৰি ৰাতিটো আমি তাত মানে কটালোঁ আৰু পিছদিনাখন ৰাতিপুৱাই আমি আকৌ ওলাই গলোঁ এই চানৰাইজেছ চাবলৈ আমি ৰাতিপুৱা পাহাৰ একদম আন্ধাৰ হৈ আছে তিনিমান বজাতে আমি ওলাই গৈছোঁ ওলাই গৈ আমি চাবলৈ গৈ দেখিছোঁ তাত চানৰাইজেছ হোৱা মানে চাৰিটা পঞ্চল্লিছ মান বাজিছে তেনেকুৱা সময়তে চান ৰাইজেছৰ হেৰিটো অকণমান অকণমান হৈছে আৰু তে সেইটো সেই উপভোগ কৰিলোঁ উপভোগ কৰি আকৌ আমি তাৰ পৰা আহিলোঁ আহি তাত আমি এই য়াকত উঠিলোঁ য়াকত উঠি আকৌ তাৰ পৰা আমি বাবা মন্দিৰলৈ গ'লোঁ হনুমান মন্দিৰ চালোঁগৈ গোটেই বৰফেৰে আবৃত ঠাইবোৰ বহুত ধৰণৰ বহু বিভিন্ন ঠাইৰ তাত মানুহৰ আগমন বহুত ধুনীয়া ধুনীয়া তাত ঠাই আছে তাত তা ৰপৰা আমি এখন এই ফুলৰ বাগিচা চাবলে গলোঁ তাত ফুলৰ বাগিচাখনত বহুত সুন্দৰ সুন্দৰ ফুল আৰু বহুত ধুনীয়া বিভিন্ন ৰঙৰ তাত পখিলাই এই পখিলা ঘূৰি ফুৰিছে বিভিন্ন ধৰণৰ পখিলা আমি দেখিবলৈ পালোঁ যিবোৰ সাধাৰণতে দেখা নাযায় তেনেকুৱা ধৰণৰ পখিলাবোৰ আমি দেখিবলৈ পালোঁ তাত আমাৰ বহু ভাল লাগিলে তাৰ পৰা আমি তাত এসপ্তাহমান থকাৰ পিছত আমি আকৌ তাৰ পৰা উভতিলোঁ উভতি নিজৰ ঘৰ পালোঁহি